অঁ নিজৰ অসমীয়া মানুহে তেওঁলোকৰ সাংস্কৃতিক পৰম্পৰা উদযাপন আৰু সন্মান কৰিবলৈ তেওঁলোকৰ তেওঁলোকে বিভিন্ন ধৰণে বিভিন্ন ধৰণে চেষ্টা কৰে যে এইটো ভাষাটো মানে সা সাঁচি ৰাখে আৰু সিহঁতে যেনেকৈ চৰকাৰে এইবাৰ বিহু বিহু পাতিছিলে যোনটো মানে বহুত ডাঙৰ হৈছিলে এঘাৰ হাজাৰ নাচ নাচ নাচনী অসমীয়া অসমীয়া সংস্কৃতিক সিহঁতে দেখুৱাই পেলাই বা দেখুৱাই নাচিছে সেইটো এটা বহুত ভাল মানে অসম চৰকাৰে বহুত ভাল বহুত ভাল কাম কৰিছিলে অসম চৰকাৰে আৰু আৰু সিহঁতে যে বেলেগ ভাষাৰ বা গান চান ব্যৱহাৰ কৰা নাই অসমীয়া গান অসমীয়া বিহু গানেই ব্যৱহাৰ কৰি নাচনী বা বিহুৱানবোৰক সেইবোৰ সিহঁতে প্ৰদৰ্শন কৰা কৰাইছে বহুত ভাল কাম হৈছে আৰু অসমীয়া মানুহবোৰে বিহুত বিহুত মানে নিজৰ পিঠা লাৰু সেইবোৰ মানে প্ৰদৰ্শন কৰি খুবেই ভাল পায়